গান গোৱাটো এটা সুন্দৰ টেলেণ্ট গান অকল নহয় আমি আমাৰ যিকোনো টেলেণ্ট বস্তু বহুত যেনেবা ধৰ ধৰি লওক ডান্স এক্টিং দ্ৰামা এইবিলাক সব ইণ্ডিভিজুৱেল টেলেণ্ট যোনটো আমি মানে ৱৰ্ল্ডক দেখুৱাব পাৰোঁ আৰু যাৰ ধৰণে আমি বহুত ডেভেলপমেণ্ট আৰ্ণ কৰিব পাৰোঁ বেলেগ বিদেশৰ দেখিলে বেলেগ কাণ্ট্ৰিৰ দেখিলে এইবিলাক ক্ষেত্ৰত খুব ইণ্টাৰেষ্ট দিয়ে আৰু যাৰ ক্ষেত্ৰত আমি ফাইনেন্সিয়েলি ষ্টেবলো হওঁ আৰু আমি ভাবোঁ যে গান আৰু এনেকুৱা নাচত কোনো এটা লাইক ফিউচাৰ নাই বুলি আমি ভাবোঁ কিন্তু গান আৰু নচা আৰু এইবিলাক ক্ষেত্ৰত বহুত ফিউচাৰ আছে আৰু আমি ফাইনেন্সিয়েলি ষ্টেবল হ'ব পাৰোঁ আৰু আমি গান গোৱাৰ লগে লগে আমাৰ সব মাইণ্ডবিলাক ৰিফ্ৰেছ হয় আমি ফ্ৰেছকৈ থাকিব পাৰোঁ আমাৰ সব ষ্ট্ৰেছবিলাক আউট হয় আৰু আমি আমাৰ ফিলিংছটো গান থ্ৰোৱেদি ছেয়াৰ কৰিব পাৰোঁ যোনটো আমাৰ মাইণ্ডৰ কাৰণে বহুত হেল্থী হয় আৰু আমি গানৰ থ্ৰোৱেদি আমাৰ ফিলিংছটো এক্সপ্ৰেছ কৰিব পাৰোঁ আমাৰ ফিলিংছটো কনফেছ কৰিব পাৰোঁ আৰু গানৰ থ্ৰোৱেদি আমি বহুত ডেভেলপমেণ্টো আৰ্ণ কৰিব পাৰোঁ আৰু এইটো এটা আৰ্ণিং প্ৰচেছো হয় আমি আমাৰ ইণ্ডিভিজুৱেল টেলেণ্টটো ৱৰ্ল্ডক দেখাই পিনে আমি এটা গানৰ স্কুল বা বিদ্যালয় খুলিলে আমি বেলেগক শিকাব পাৰিম আমি গান গোৱা শিকাব পাৰিম আৰু সেই যোগেদি আমি আৰ্ণো কৰিব পাৰিম আৰু লগতে মানুহবিলাকক ডেভেলপমেণ্টো কৰিব পাৰোঁ আৰু আমি আমাৰ টেলেণ্টো দেখাবও পাৰোঁ আমি আৰু সদায় হাঁহি পিনে এইটো দুনীয়াত সদায় জীয়াই থাকিব পাৰিম আৰু গান গোৱাত আমাৰ লাইক বহুত ধৰণৰ আছে যেনিবা ধৰি লওক মডাৰ্ণ ছং বা ক্লাছিকেল ছং আমি গানৰ যোগেদি মানে বহুত ফ্ৰেছ এটা ভাল এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব পাৰোঁ যদি আমাৰ মুডটো সদায় বেয়া হৈ থাকে বা আমাৰ মুডটো ধৰি লওক টেনশ্বন বা কিবা এটা প্ৰব্লেমৰ কাৰণে সদায় এটা টেনশ্বনত থাকে দেন সেইটো গান থ্ৰোৱেদি আমি ষ্ট্ৰেছটো আউট কৰিব পাৰোঁ আমি আৰু সদায় হাঁহি পিনে এইটো ৱৰ্ল্ডত জীয়াই থাকিব পাৰিম আৰু গানৰ থ্ৰোৱেদি আমি কাল্চাৰেলি ডেভেলপ হ'ব পাৰোঁ আমাৰ ভিতৰত হয়তো সদায় ক্ষেত্ৰত পঢ়াৰ ক্ষেত্ৰত আমি আগবাঢ়িব নোৱাৰিবও পাৰোঁ মানে লাইক এভ্ৰিব'ডি হেভ ইণ্ডিভিজুৱেল টেলেণ্টছ ধৰি লওক কোনোবাই মানে পঢ়াত ভাল নহয় বাত গান গোৱাত বহুত ভাল তেখেতে গান গাই পিনে তাত জীৱনটো আগবঢ়াব পাৰে আৰু এইটো এটা স্কোপ হয় যোনটোৰ যোগেদি আমি ছ'চাইটিক ডেভেলপ কৰিব পাৰোঁ আৰু যোনটোৰ যোগেদি আমি আমাৰ ফিউচাৰ জেনেৰেচনক শিকাব পাৰোঁ যে অকল পঢ়াৰ ক্ষেত্ৰতেই নহয় আমি কালচাৰেলিও ডেভেলপ হ'ব পাৰোঁ আৰু এই যোগেদি আমি ফাইনেন্সিয়েলি ষ্টেবলো হ'ব পাৰোঁ আৰু সব ক্ষেত্ৰত আমি আগবঢ়া আগবাঢ়িব পাৰোঁ আৰু আমাৰ টেলেণ্টছ্বিলাক যাতে ৱেষ্ট নাযায় সেইকাৰণে গান গোৱাটো ইম্পৰটেণ্ট আৰু এই যোগেদি আমি আমাৰ জীৱনটো ছাক্সেছফুল এটা অলৰাউণ্ডাৰ বনাব পাৰিম সেয়ে গান গানৰ যোগেদি আমি এনেকুৱা ডেভেলপমেণ্ট পাব পাৰোঁ সেইখিনিয়েই আৰু